পশুপালনত কিছু সন্মুখীন হোৱা কিছুমান সাধাৰণ সমস্যা হৈছে পশুৰ গা বেয়া হোৱা আৰু বিভিন্ন ধৰণৰ বেমাৰ হোৱা আ তাৰোপৰি যেতিয়া বানপানীৰ সৃষ্টি হয় তেতিয়া খাদ্য সমস্যাই দেখা দিয়ে আৰু কিছুদিন দিন দূৰত্ব দূৰত দূৰত থাকিলে মই কিছুদিন দূৰত থাকিলে তেতিয়া মোৰ মোৰ মায়ে চোৱা মা দেউতাই এই জীৱ জন্তুবোৰ চোৱা চিতা কৰে আৰু কেতিয়াবা এদিন মই এটা বৰ বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ কাৰণ জীৱ জন্তু জন্ম হৈছিল আৰু সেই সময়ত মই নাছিলোঁ কাৰণ মোৰ মই বেলেগ এটা কামত গুচি যাবলগীয়া হৈছিল তেতিয়া মোৰ মা আৰু দেউতা আছিল কিন্তু সেই সেই সময়ত মোৰ মা দেউতাই জীৱ জন্তুটো বেমাৰ হোৱা দেখি এই ডক্তৰৰ ওচৰলৈ লৈ গৈছিল আৰু ডক্টৰে কৈছিল যে সেই জন্তুটো বচাব পৰা নহ'ব কাৰণ ইয়াৰ বহুত ডাঙৰ এটা মেলেৰিয়া বেমাৰ বা বসন্ত বেমাৰ হৈছে সেইকাৰণে আপোনালোকে এ এইটো কথা চিন্তা নকৰিব সেই বুলি ক'লে কিন্তু মোৰ মা দেউতাই নিছিল ডক্তৰৰ ওচৰলৈ কিন্তু নিয়াৰ পিছতো সেই জন্তুবোৰ আমি বচাব নোৱাৰিলোঁ আৰু তেতিয়া আমাৰ বহুত বেয়া লাগিছিল কিন্তু বাকী যিখিনি জন্তু আমাৰ ঘৰত আছে সেই জন্তুখিনি আমি ভালদৰে পোহপাল দিওঁ আৰু যেতিয়া মই নাথাকোঁ তেতিয়া মোৰ ঘৰৰ মানুহে সেই জন্তুখিনি পোহপাল দিয়ে আৰু তাৰোপৰি আমি বিভিন্ন ধৰণৰ কাম যেনে সেইবোৰ কৰোঁ